হয় দাদা ভালে আছে হয় ভালে ভালে ভালে মই কথা এটা মানে ভাব ভাবিছো আৰু পাতিম বুলি মানে কি হয় কা ওপৰত অলপ পাতিম বুলি ভাবিছিলো আচলত এনে হয় হয় হয় সেয়ে আপোনাৰ মতামত কেনেকুৱা কা আপুনি কি ক'ব বিচাৰে আচ্ছা তাৰমানে আপুনি ক'ব বিচাৰে নেকি যে অসমীয়া মানুহখিনি এটা ভুৱা দিশত এই কা খনে লৈ গ'ল বুলি আচ্ছা ঠিকে আছে বাৰু মই এনে ভাবিলো আপোনাৰ লগতো অকণমান আলোচনা কৰো আচলতে এই বিষয়টো এইটোতো এটা মানে ভাবিবলগীয়া কথা আচলতে দিয়কচোন আমাৰ অসমীয়াৰ কাৰণে গতিকে মই ভাবিলো আপোনাৰ লগত অকণমান পাতো কথাটো ঠিকে আছে দিয়ক দাদা সময় দিয়াৰ কাৰণে ভাল লাগিলে আচলতে